গছ ৰুবৰ বাবে সাধাৰণতে আলতীয়া পলসুৱা মাটি হ'লে বেছি ভাল পলসুৱা হ'লেই নহ'ব তাত আলতীয়াটো থাকিব লাগিব যিটোৱে পানীটো ধৰি ৰাখিব পাৰে গছপুলিটো সৱল হ'ব বাবে আৰু সকলো গছে গছক আমি সাৰ নিদোঁ কাৰণ গছ পুলিটো ৰোৱাৰ পাছত যেতিয়া সি ঠন ধৰিব বা নতুনকৈ পাত ওলাব তাৰ দাঁতিত যিহেতু আমি পচন সাৰেই দিওঁ ওপোৱা থ ওপৰত থকা মাটি আমি ব্যৱহাৰ কৰোঁ নাইট্ৰ'জেন থকা মাহজাতীয় যদি আমি শষ্য ৰুপন কৰোঁ মাটিত তাৰ পৰাও এটা গছে সাৰ বিৱ সাৰ এটা পায় আজিকালি আমি এতিয়া ঘৰত গছ পুলি ৰুওঁ কিন্তু মাটিৰ উৰ্বৰতাটো কমি আহিছে লাহে লাহে কাৰণ অ'ৰ পৰা মাটি ত'লৈ আহিছে ত'ৰ পৰা মাটি ত'লৈ আহিছে গতিকে মাটিৰ উৰবৰ্তাটো কমি অহাৰ বাবে আমি আজিকালো সাৰো অলপ ব্যৱহাৰ কৰিবলগীয়া হয় আৰু আমি সঁচাকৈ দেখিছোঁ সাৰ নহ'লে গছজোপাত ভাল ফল নালাগে কাৰণ সকলো মাটি সমান নহয় জলবায়ু একে নহয় আজি পাহাৰত আমি দেখিছোঁ তাত পাণ বহুত ডাঙৰ ডাঙৰ পাণ হয় একেই পাণ আমি ইয়াত ভৈয়ামত ৰুইছোঁ কিন্তু পানবিলাক সৰু সৰু হয় গতিকে মাটিৰ জলবায়ু ওপৰতো গছে নিৰ্ভৰ কৰে আৰু সাৰ ব্যৱহাৰ নকৰিলে আমি তেনেকৈ সুফল আমি নাপাওঁ সেইকাৰণে জেনেৰেলি আজিকালি ইউৰিয়া ছুপাৰ পটাছ বা ডি ডি এ' পি আদি ব্যৱহাৰ কৰা হয় আমিও তেনেকৈ ধৰণৰ ব্যৱহাৰ কৰি সুফল পাওঁ আৰু এটা আছে আমাৰ গোবৰৰ পৰা আমাৰ বনায় কেঁচু সাৰ বুলি আমি কওঁ কেঁচু সাৰটোৰ পৰাও বহুত ভাল ফচল পোৱা যায় গান্ধ পাণ বাবে গান্ধপানৰ বাবে ছাগলীৰ যিখিনি লাড বা গোবৰ সেইখিনি উত্তম বুলি আমি ভাবিছোঁ গতিকে তাৰ উপৰিও যদি আমি খেৰ ধানৰ খেৰবিলাক যদি আমি গেলাই পেলাই যদি আমি গছৰ দাঁতিয়ে দাঁতিয়ে দিব পাৰোঁ অন্তত এফুট দূৰে দূৰে যদি আমি দিব পাৰোঁ যিটো ক'লা হৈ যায় ছাই নিচিনা হৈ যায় সেইটোৱে কিন্তু গছজোপাত বহুত সৱল কৰে আৰু গছজোপা পুনৰ গঠন হ'বলৈ তেওঁলোকে খুব ভাল পায়